হেল্ল' অঁ পুতুল কোৱা এই ভালে তোমাৰ এই ঘৰতে বহি আছোঁ

হয় অঁ পাৰি কোন কোন যাব আচ্ছা অঁ অঁ অঁ মই ঘৰত এনেই আছোঁ পাৰিম যাব অঁ তাতো পাৰি যোৱা তোমাৰ এতিয়া কিহত যাবা গাড়ী ভাড়া কৰিবা নেকি

অঁ

অঁ পাৰি সিহঁতক সুধিলা চবকে অঁ সেইটো হয় অঁ মোৰ পিনৰ পৰা তোমাৰ যাম দিয়া তুমি এতিয়া এহেজাৰ কৈছা যেতিয়া এহেজাৰে হৈ যাব যদি কোৱালিটি তোমাৰ বেছি থাকে তেনেহ'লে যদি কম থাকে তেনে পোন্ধৰশকে হৈ যাব তাকে নহ'বা মই এটা কাম কৰিম মোৰো লগৰ কেইটামানক কৈ দিম অঁ তাতে এতিয়া আমি গাড়ীত গৈও তালে চায়ো আহিব পাৰিম মেলাও আছে নহয় ন তাকেই মেলা চাই পেলাই ঘূৰি মেলি আহি যাম আৰু ভালেই কৈছে তাকে

যোৱা প্লেনটো কেতিয়া শুকুৰবাৰে ৰাতি আচ্ছা অঁ অঁ হ'ব তাকেই তেনে ময়ো লগৰকেইটাক সুধিম অঁ অঁ তে মইতো ফোন কৰিম তেনে মই কৈ দিম তোমাক জনাম

তাকে অঁ মই ঠিক আছে মই জনাম